অসমীয়া ভাষাটো আন বিভিন্ন ধৰণৰ ভাষাৰ লগত যথেষ্ট মিল দেখা যায় তাৰে এতিয়া সৰু উদাহৰণ হিচাপে আমি দিব পাৰোঁ নাগামিজ নাগালেণ্ডৰ নাগামিজৰ লগত অসমীয়া ভাষাৰ প্ৰায় মিল দেখা যায় অসমীয়া ভাষাৰ লগত আৰু এটা ভাষা মিল আছে চৰ্টি ভাষা যাক আমি উৰিয়া ভাষা বুলিও কওঁ বঙালী আৰু অসমীয়াৰ যেনেকৈ কথাৰ যথেষ্ট মিল থাকে নাগামিজ আৰু অসমীয়া ভাষাৰো মিল দেখা যায়